পশুবোৰক ভালদৰে চোৱা চিতা কৰিব লাগে আৰু পশুবোৰৰ ঠাই য'ত থাকে ঠাইটোও ভালকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু পশুবোৰৰ টাইম অনুযায়ী পানী দানা এইবোৰ দিব লাগে আৰু পশুবোৰক ভালকে চোৱা চিতা কৰিব লাগে আৰু সেই পশু আজিকালিতো বহুত বেমাৰ আহিছে বেমাৰবোৰৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে বহুত মেডিচিন খোৱা খোৱা বস্তু খোৱা দানা লগত বা পানী লগত মেডিচিন আৰু ভালদৰে চোৱা চিতা কৰিব লাগে বা আৰু মেডিচিন মেডিচিন মেডিচিনবোৰক মেডিচিনবোৰো বেছিকৈ দিব নালাগে মেডিচিনবোৰ তাৰমানে লিমিটত দিব লাগে আৰু বস্তুবোৰ ভালকৈ চোৱা চিতা কৰিলে ভাল আৰু তেতিয়া যিটো আৰু সেই যিটো ঠাইত বস্তুটো ৰাখা হয় সেইটো অলপ মানুহৰ মানুহ থকা ঠাই বা ঘৰ দুৱাৰৰ পৰা অলপ আঁতৰত আহিব লাগে আৰু কি হয় অলপ যিটো পশু জীৱ জন্তুৰ যিটো যিটো সেই বা বেমাৰ বা সেই বেমাৰটো মানুহৰ তাত নাহে আৰু

আৰু পশুবোৰক ভালকৈ চোৱা চিতা কৰিলেহে ভাল এটা উপা উপাৰ্জন উলিয়াব পাৰি আৰু এনেকুৱা বহুত বহুত সেই আছে আৰু আৰু পশুবোৰ পশুবোৰক ভালকৈ চোৱা চিতা কৰিব লাগে